হয় মই ফৰ্মেলিটিসমূহ বৰ্ণনা কৰিব পাৰিম বুলি ভাবোঁ কিয়নো এগৰাকী মহিলাই মানে সৰুকে প্ৰথমে ব্যৱসায়টো আৰম্ভ কৰিব পাৰে বহুত মূলধনৰ প্ৰয়োজন নাই বুলি মই ভাবোঁ এগৰাকী মহিলাই যেনিবা চাহৰ দোকান এখন দিলে তেতিয়া চাহৰ দোকানখনৰ লগত তেওঁ দোকানৰ মিঠাইসমূহ নিদি পিনি ঘৰতে বনোৱা ডেক্সি পিঠা বা বৰা চাউলৰ পৰা তৈয়াৰ কৰা আমাৰ বৰা পিঠা এনেকুৱা ধৰণৰ পিঠাসমূহো চাহৰ লগত দিব পাৰে এনেকৈ মুড়ি লাও তিলৰ লাও নাৰিকলৰ লাৰু ঘৰতে বনাব পাৰে তেতিয়াতো আমাৰ বহুত মূলধনৰ প্ৰয়োজন নহয় সেই ব্যৱসায়টো তেওঁ সৰু পাই আৰম্ভ কৰি পিছত মানে ব্যাপকভাৱে বহল প্ৰচাৰ হৈ এদিন আকৌ তেওঁ দোকানখন ডাঙৰ কৰিব পাৰে বুলি মই ভাবোঁ আৰু সেয়াই নহয় তেওঁ লগতে আমাৰ থলুৱাভাৱে পোৱা কিছুমান শাক পাচলিও গোটাব পাৰে যেনেকৈ ঢেকীয়া বেতগাজ বা কলমৌ শাক তেনেকৈ সেই শাক পাচলিবোৰ কিনি নানি পিনি তেওঁ যদি এনেকৈ আবেলি সময়ত বা ৰাতিপুৱা সময়ত যিকোনো এটা সময় এঘণ্টা দুঘণ্টা সেই কামখিনিৰ বাবে সময় উলিয়াই তেওঁ নিজেই বিচাৰি লৈ পিনি এনে বান্ধি লৈ মুঠা মুঠা কৰি যদি তেওঁ দোকানখনে যদি বিক্ৰী কৰে তেতিয়াতো তেওঁ ব্যৱসায়টো ব্যাপকভাৱে অকমান বহল হৈ যাব তেতিয়া তেওঁ ইমান মূলধনৰ প্ৰয়োজন নহয় মই সেই বুলিয়ে ভাবোঁ আৰু লগতে তেওঁ আজিকালি কি হৈছে মহানিমৰ পেকেট মহানিমটো মানে গোটাই পেকেট কৰিব পাৰে পেকেট কৰি পিনি বিক্ৰী কৰিব পাৰে মহানিমটো আমাৰ ল'ৰা ছোৱালীৰ কাৰণে কিমান ভাল বা ছালৰ কাৰণে ভাল কিন্তু বজাৰততো আজিকালি বহুত তেনেকৈ পোৱা যায় দালেসেটি মানে বিক্ৰী কৰে কিন্তু তেওঁ নতুন ছিষ্টেমত সেই মহানিমখিনি শুকুৱালে ৰ'দত শুকুৱাই পিনি গুড়ি কৰিলে গুড়ি কৰি পিনি পেকেট ছিষ্টেম কৰিলে পেকেট ছিষ্টেম কৰি যদি বিক্ৰী কৰে মানুহে মানে স্বাস্থ্যৰ কাৰণে ভাল বুলি তাত এটা যদি পলেপ লগাইও দিয়ে তেতিয়া মানে তেওঁ ব্যৱসায়টো আৰু অকমান বহল হ'ব তেনেকৈ মহান হেৰি মানিমুনি মানিমুনিও তেনেকে পেকেট কৰিব পাৰে মানে বহলভাৱে তেওঁ বহুত মূলধন লাগিব বুলি মই নাভাবোঁ মই সৰুকে সপোন দেখি পিনি মানে ক্ষুদ্ৰ পইচাৰ জৰিয়তেই তেওঁ ব্যৱসায়টো ডাঙৰ কৰিব পাৰে বুলি মই ভাবোঁ